হয় মই নিজে কিছুমান পানীয় বস্তু বনাওঁ তাৰ ভিতৰত নেমু চৰ্বত বগৰী চৰ্বত আৰু বেলেগ বেলৰ চৰ্বত বনাওঁ নেমু চৰ্বতটো প্ৰথমে ধুই তাৰপিছত কাটিব লাগে কাটি নেমুবিলাক চেপি ৰস ওলিয়াই ৰসৰ লগত অলপ পানী মিহলাই তাত প্ৰয়োজন মতে অলপ চেনি আৰু অলপ নিমখ মিহলাই নেমু চৰ্বত বনোৱা হয় তেনেকৈ বগৰী চৰ্বতো বনাওঁতে প্ৰথমে বগৰীবিলাক শুকুৱাই ল'ব লাগে তাৰ পাছত বগৰীবিলাক ভালদৰে গুৰি কৰিব লাগে সময়মতে বগৰী গুৰিবিলাক অলপ পানী লৈ তাত প্ৰয়োজন অনুসৰি নিমখ আৰু চেনি মিহলাই চৰ্বত বনাই খাব পাৰি তেনেদৰে বেলৰ চৰ্বতো বনাওঁতে বেলটো প্ৰথমে হাতেৰে পিটিকি গুৰি কৰি ল'ব লাগে তাৰ পাছত বেলখিনি অলপ পানী দি তাত প্ৰয়োজন অনুসৰি চেনি আৰু নিমখ দি চৰ্বত বনাই খাব পাৰি